কুকুুৰাৰ বেমাৰ হ'লে কুকুৰা পোৱালি সৰুতে দহ দিনৰ ভিতৰত নাকত আৰু চকুত বেজী দিয়া হয় তাৰপিছত তিনি মাহৰ মূৰে মূৰে তিনিমাহত ৰাণী খেদক নামৰ বেজী দিয়া হয় আৰু কুকুৰা তিনিমাহৰ মূৰে মূৰে বেজী দিয়ে থাকিব লাগে কাৰণ কুকুৰা নহ'লে ঠাণ্ডা ঠাণ্ডাকালি তেওঁলোকৰ জুপুকা লাগে কিছুমানৰ লেট্ৰিন হয় কিছুমানৰ জ্বৰ হয় জ্বৰ হ'লে কিছুমানে পিলো খুৱায় কিছুমানে নেমু টেঙা আৰু নেমু টেঙা ৰস নেমু টেঙাৰ ৰস চেপি চাউলৰ লগত মিলাই খুৱায় আৰু কুকুৰা কিছুমান কিছুমান কুকুৰা পোৱালি চকুত আজিনা হয় আজিনা হ'লে সাধাৰণতে আমি আজিনাবিলাক এৰুৱাই দিয়া হয় চিকুটি তাৰপিছত নাৰিকল তেল আৰু নেফনেল গুটি খুন্দি পিনি কুকুৰা চকুত লগাই দিয়া হয় তেতিয়া কুকুৰা কুকুৰা প্ৰায় এসপ্তাহৰ পিছত কুকুৰা পোৱালি কুকুৰাবিলাক আজিনাবিলাক ভাল হৈ যায় নহ'য় নহ'লে ধূপ ধূপেও চকুবিলাকৰ গুৰি চকুবিলাকৰ য'ত আজিনা হয় তাত পুৰি দিয়া হয় পুৰি দিলেও আজিনাবিলাক নাইকিয়া হয় কুকুৰা সাধাৰণতে সেই জুপুকা লগা বেমাৰ হয় আৰু জ্বৰ হয় লেট্ৰিন হয় আৰু হাঁহ হাঁহৰ হাঁহ সাধাৰণতে সৰুতকৈ ডাঙৰ হ'লে বেছি বেমাৰ হোৱা দেখা যায় কিছুমান হাঁহ যাব নোৱাৰা হয় পাখি ঢপঢপাই থাকে আৰু হাঁহৰ হাঁহৰ বেমাৰ হোৱাৰ পিছত বেজী দি বেজী দিলে উপকাৰ নহয় তাৰ আগতেই বেজী দিব লাগে আমি প্ৰায় ডক্তৰৰ পৰামৰ্শ লৈ বেজী দিওঁ কাৰণ তেওঁলোকে হাঁহবিলাক হাঁহবিলাক মানে বেছি দূৰ যাব নোৱাৰে পানীত পানীত পানীত থাকিলেও পানীৰপৰা কিছুমান হাঁহ উঠিব নোৱাৰে বহুতো হাঁহ আমাৰ ঘৰত বহুতো হাঁহ আছে সেই হাঁহ কিছুমান কিছুমান পানীৰপৰা আহিব নোৱাৰি পুখুৰীতে তেনেকৈ থাকি যায় আৰু তাতে মৰি থাকে কাৰণ তেওঁলোক যাব হাঁহবিলাক যাব নোৱাৰা হয় যাব নোৱাৰা হ'লেই যাব নোৱাৰা হ'লে আহিব নোৱাৰি তেনেকৈয়ে পুখুৰীতে সোমাই মৰিয়ে থাকে কুকুৰাবিলাক কুকুৰাবিলাক ভালেই বাৰু কুকুৰাবিলাকৰ সেই যাব নোৱাৰা বেমাৰ নহয় খালি জুপুকা লাগিহে থাকে জুপুকা লাগি থাকিলে আমি বেজী দি কিছুমান ভাল কৰোঁ কিছুমান মৰি থাকে হাঁহ কুকুৰা সেইকাৰণে হাঁহ কুকুৰা গড়াল সদায় চফাচিকুণ কৰি ৰাখিব লাগে কুকুৰা প্ৰায় কুকুৰা সাধাৰণতে ওখ চাঙত ৰাখিলে বেছি ভাল হয় কাৰণ গড়ালবিলাক চাফাচিকুণ কৰি সাৰি কৰি থাকিলে বেছি ভাল হয় হাঁহবিলাক সাধাৰণতে তলতে ৰখা হয় কাৰণ হাঁহক ওপৰত ৰাখিবলৈ অলপ অলপ অলপ অসুবিধা হয় হাঁহ সদায় হাঁহ সদায় পানী পানীৰ প্ৰয়োজন হয় হাঁহ কাৰণ পানীতহে চৰে হাঁহক হাঁহৰ কাৰণে পুখুৰী সদায় প্ৰয়োজন হয় নহ'লে হাঁহ হাঁহে পানী নেপালে হাঁহৰ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে কাৰণ হাঁহৰ পানীয়ে প্ৰাণ বুলি কোৱা শুনোঁ সেইকাৰণে হাঁহ পুহিলে সদায় সদায় পুখুৰী বা পুখুৰী বা পুখুৰী বা নদী অঞ্চলত বা খাল থকা অঞ্চলত অঞ্চল থাকিব লাগে তেতিয়া বেছি সুবিধা হয় কুকুৰা কাৰণ কুকুৰা কাৰণে বিশেষ প্ৰয়োজন নহয় কুকুৰা কিছুমান বেমাৰৰপৰা বচাবৰ কাৰণে বা ঠাণ্ডাৰপৰা বচাবৰ কাৰণে গড়াল গড়ালৰ বা ঘৰৰ ব্যৱস্থা ঘৰৰ ভিতৰতে পুহিব পৰা হয় ঘৰৰ ভিতৰতে পুহিলে বহুত কুকুৰা বেমাৰ নহয় কাৰণ কুকুৰা বেমাৰবিলাক সাধাৰণতে বতাহত বিয়পি আহে বতাহৰ বতাহত বিয়পি আহে আৰু সেইকাৰণে কিছুমান সেইকাৰণে ঠাণ্ডা ছিজনত বা ফাগুণ ফাগুণ চ'ত মাহত কুকুৰাবিলাক গড়ালৰ ভিতৰত পুহিলে বেছি ভাল হয় কাৰণ তেতিয়া কুকুৰাবিলাকৰ গাত বেমাৰ নালাগে কাৰণ বতাহজাকত বতাহজাকত বেমাৰ বিয়পি আহে বিয়পি আহে বেমাৰ সেইকাৰণে আমি সেইকাৰণে আমি মাঘ ফাগুণমহীয়া কুকুৰা গড়ালৰ ভিতৰতে ৰাখোঁ তাতে দেনা পানী দিওঁ কাৰণ বেমাৰৰপৰা বচাই ৰাখিবৰ কাৰণে নহ'লে নহ'লে বেমাৰ বেমাৰ বেছিকৈ হয় আৰু হাঁহৰ কাৰণে হাঁহৰ কাৰণে প্ৰায় আমি বেজীহে দিওঁ হাঁহক আৰু সেই কাজি নেমু ৰস চেপি পিনি চাউলৰ লগত মিলাই খোৱা হয় আৰু কেতিয়াবা কিছুমান হাঁহ যাব নোৱাৰিলে আমি ঢেক আমি বিহলঙণি পাত আৰু গৰম ভাত খুৱাওঁ তেতিয়া গৰম ভাত খোৱালে হাঁহবোৰ কিছুমান বেমাৰৰ পৰা অলপ ভাল পায় গৰম ভাতে হাঁহক বেমাৰ বেমাৰটোৰ পৰা বেমাৰটোৰপৰা বচাবৰ কাৰণে গৰম ভাত খোৱাওঁ হাঁহক নহ'লে হাঁহ কিছুমান যাব নোৱাৰি মৰি থাকে আমি সেইকাৰণে হাঁহ কুকুৰা পুহিলে অলপ যত্ন কৰিবও লাগে আৰু কুকুৰা পুহিলে বতাহ নালাগিবৰ কাৰণে আমি গড়ালৰ ভিতৰত ৰাখোঁ হাঁহক পানীৰ প্ৰয়োজন হয় বাকী বাকী আমি ডক্তৰৰ পৰামৰ্শ লৈ সময়ে সময়ে বেজী দি বেজী দিব লাগে নহ'লে নহ'লে ঠাণ্ডা চিজনৰ কুকুৰাবিলাক প্ৰায় মৰি থাকে সেইকাৰণে আমি সেইকাৰণে আমি পুহিলে অকমান যত্ন কৰিবলগীয়া হয়